মই খেলৰ লগত জড়িত আছোঁ যদিও ভলীবল কিন্তু ইমান খেলা নহয় মই ক্ৰিকেট আৰু বাকী কিছুমান খেলৰ প্ৰতিহে আগ্ৰহী তথাপিও মোৰ কিছুমানৰ লগৰ আছে যিয়ে ভলীবল খেলা দেখোঁ আৰু কথাও পাতি থাকে সেই খেলৰ বিষয়েও মই এইটোৱে জানো যে ভলীবল খেলত দুটাকৈ টীম থাকে এটা টীমত ছটাকৈ প্লেয়াৰ থাকে এটা সীমাৰ ভিতৰত ঠিক মাজতে এখন নেট থাকে এই খেলক হাতেৰে খেলিব পাৰি ইয়াত পোন্ধৰটাৰ ৰাউণ্ড থাকে যিয়ে সোনকালে পোন্ধৰটা ৰাউণ্ড কমপ্লিট কৰিব পাৰে সেই টীমটোৱে জয়ী হয়